হেল্ল' অঁ মনভৰি ৰেষ্টুৰেণ্টত লাগিছেনে হয় মোক অলপ বস্তু দুটামান লাগিছিলে পিছে যেনেকুৱা আপোনাৰ আপোনালোকৰ ওচৰত কি কি বস্তু হ'ব বাৰু মিঠাই মানে ভাল মিঠাই কি কি আছে অঁ নহয় মানে হেৰি কাইলৈ ফাংচন এটা আছে তাৰ কাৰণে মানে অলপ বস্তু দৰকাৰ হৈছিলে যে তাকে তাকে এটা কাম কৰিব বৰ্ফি দি দিব আপোনাৰ পঞ্চাছ পিচমান তাৰপিছত আপোনাৰ হেৰি দি দিয়ক ছিঙৰা হ'ব নহয় হয় হয় ছিঙৰা গৰম নে বাৰু গৰমে পাম কিজানি ন নহয় মানে কি গৰম হ'লে ভাল হয় আকৌ খাবলৈ আৰু কি ৰাতিপুৱা সোনকালে বনোৱা নে লগালগ বনাই দিব

নহয় মানে কি বুলি কয় আপোনাৰ গৰম গৰম পেক কৰিব আৰু তাৰ পঞ্চাছমান দি দিব তাৰপিছত লালমোহন দি দিব লালমোহনো পঞ্চাছ পিচমানেই লাগিব হয় কিন্তু অলপ সোনকালে লাগিব হা যিমান পাৰে সোনকালে কৰিব আৰু পিছে বিলটো কিমানমান হ'বগৈ এতিয়া এইটো তিনি হেজাৰমান ন ডিস্কাউণ্টেড কিবা প্ৰাইচ আছেনে বাৰু অঁ নহয় কিবা এটা ডিক্সাউণ্ট এটা কৰক কাৰণ মই লৈ থাকোঁ ন প্ৰায় আনি থকাই হয় তাক চাই পিনি কিবা এটা ডিস্কাউণ্ট কৰক ভাল ৰেট এটা লগাওক আৰু

ঠিক আছে বাৰু টুৱেণ্টি ফাইভ হাণ্ড্ৰেড মানেই ল'ব বাৰু দিয়ক পাৰিব আৰু ইমানটো হ'বনে বাৰু পঁচিছশ টকা এটা ল'ব আৰু ঠিক আছে কিন্তু হেই ডেলিভাৰী জেগাডোখৰ হৈ গ'ল আপোনাৰ বিষ্ণুপুৰ বিষ্ণুপুৰ নহয় সঠিককৈ এতিয়া বিষ্ণুপুৰো নহয় আমগুৰি ৰাস্তা ছাইডে আপুনি আহিছেনে বাৰু হয় হয় আমগুৰি ফিল্ড পাবগৈ নালাগে ফিল্ডখন নোপোৱাৰ আগত আপোনাৰ বাওঁ ছাইডে শিলগুটি দিয়া ৰাস্তা এটা সোমাই আহিছে হয় হয় এইফালে সোমাই আহি আপোনাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ ঘৰটো হ'ব চতুৰ্থ ঘৰটো হয় অঁ তাতে হেৰি ডেলিভাৰী লাগিব এনেই কিমান টাইম লাগিব এনেতো মোক দহটা বজাতেই লাগে বাৰু যিমান পাৰে সোনকালে কৰিব আৰু হা কিন্তু গৰম গৰম দিব আৰু বিলখনো তেখেতকে দি পঠিয়াই দিব মই পে'মেণ্টটো ইয়াতে কৰি দিম হ'বনে বাৰু ঠিকে আছে বাৰু দিয়ক তেন্তে